মোৰ দৌৰৰ ক্ষেত্ৰত সৰ্বোচ্চ ৰেকৰ্ড হ'ল দহ কিলোমিটাৰ মই প্ৰতি দিনে ত্ৰিছ মিনিটৰপৰা পঞ্চল্লিছ মিনিট সময় দৌৰাত খৰচ কৰোঁ মই দৌৰাৰ মেইন উদ্দেশ্যই হ'ল এটা সুস্থ আৰু সবল শৰীৰ বজাই ৰাখিব পৰাটো